অঁ অঁ এইয়া হেৰি আমি অঁ থিয়েটাৰ কথা কৈছিলোঁ যে কিবা থিয়েটাৰ অনাৰ কথা কৈছিলোঁ নহয় এতিয়া পইচা আলোচনা কৰিব হ'ল মিটিং দিব হ'ল

অঁ তাকেতো এতিয়া মিটিং অঁ দেওবাৰে

অঁ

অঁ অঁ

টিকেট টিকেট হেৰি কৰিব লাগিব

আলোচনা কৰি পিনে

অঁ অঁ

অঁ অঁ

অঁ তাতে ভাল হ'ব অঁ অঁ অঁ অঁ

হয় ও ও ও

অঁ অঁ অঁ

অঁ গেলাৰীটো পঞ্চাছ টকা টিকেট কৰিলে হ'ব নেকি

অঁ অঁ অঁ অঁ অঁ অঁ হ'ব

অঁ হ'ব মই ক'ম দে অঁ

অঁ সেইখনে হ'ব আবাহন অঁ আবাহনখনেই হ'ব অঁ এতিয়া ভাল হয় অঁ

অঁ এইটো একদম ভাল হেৰি আৰু দিন আৰু

অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ অঁ এইফালে থিয়েটাৰখনৰ কাৰণে তই আলোচনা কৰিবি এইফালে পেণ্ডেলৰ কাৰণে মই হেৰি কৰিম অঁ হ'ব ৰাখোঁ দে অঁ